অঁ খবৰ ভাল আপোনাৰ অঁ এই থিয়েটাৰৰ কথাবোৰ সুধিবৰ কাৰণে আপোনাক ফোনটো কৰিছিলোঁ মানে অঁ থিয়েটাৰ চাওঁতে চাওঁতে সময় যায়গৈ থিয়েটাৰ আনিব সময় হ'লেই দেখোন আপোনাক সুধোঁ সুধোঁ বুলি কল কৰিছোঁ আৰু তাকে আপোনাৰ মইতো একো ভবা নাছিলোঁ আপোনালোকে ডাঙৰ ডাঙৰ বুলি আপোনালোকক সুধিম ভাবি থৈ দিছিলোঁ আৰু কি আনিলে ভাল হ'ব বা বৰ্তমান হয় বাৰু পৰীক্ষাও চলি আছে আমি চাউণ্ডবক্স টাউনবক্স লগালে হাল্লা হ'লে কষ্ট হ'ব ষ্টুডেণ্টবোৰৰো

অঁ কি আনিলে ভাল হ'ব বা তেওঁ আচ্ছা আচ্ছা

বাকী ক'ত ক'ত ৰাখিলে ভাল হ'ব বা মানে জাগাটো ক'ত কৰিলে ভাল হ'ব অঁ বিষ্ণু ৰাভাত কৰিলে ভাল হ'ব ন হয় হয় অঁ আমি আৰু জেগাবিলাক চাবও লাগিব ভালদৰে অলপ আছে কিন্তু বাকী উঠাব লাগিব বাৰু কালেকশ্যনটো কৰিব লাগিব অঁ আমি কালেকশ্যনৰ কাৰণে আমি এক তাৰিখৰপৰা আৰম্ভ কৰিলে ভাল হ'ব নেকি কালেকশ্যনটো অঁ হয় হয় আপুনি অঁ হয় আপুনি অলপমান আপুনি অলপমান চাই দিব সহায় কৰি দিব অলপ বৰ্তমানটো কোনবা চলাই আছে বৰ্তমান আপুনি তাৰে কি হয় নেকি অঁ

অঁ হয় অঁ

অঁ কেই এই পইচাৰ কালেকশ্যনটো হৈ যোৱাৰ পিছত কৰিব পাৰিম পৰীক্ষা পৰীক্ষাটোতো পাঁচ তাৰিখ মানে শেষ হ'ব মাৰ্চৰ

দিয়ক ধন্যবাদ আপুনি অলপমান সহায় কৰি দিব আৰু